হয় সুপ্ৰভাত মই শ্ৰী বিকাশ গগৈয়ে কৈছিলোঁ মই ডক্টৰ শইকীয়া ক্লিনিকলৈ কল কৰিছিলোঁ তাতে লাগিছেনে বাৰু হয় শইকীয়া ক্লিনিকত মই আপোনাৰ চৰকাৰী স্বাস্থ্য আঁচনিৰ অধীনত চিকিৎসা গ্ৰহণ কৰি আছিলোঁ হয় মোৰ ভৰি বিষ আছিল মই তাৰবাবে শইকীয়া ডক্টৰ শইকীয়াৰ ওচৰত চিকিৎসা কৰি আছিলোঁ চৰকাৰী চিকিৎসা আঁচনিৰ অধীনত হয় মই আপোনাৰ এমাহ হৈ গ'ল আজি তেওঁৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি থকা মোক তেওঁ এমাহৰ পিছত মাতি পঠিয়াইছিল ফ'ল আপ চেকআপৰ বাবে হয় মোক তাৰবাবে এটা এপইণ্টমেণ্ট দৰকাৰ হৈছিল হয় মই এপইণ্টমেণ্টো কেইটামান বজাত ল'ব পাৰিম বাৰু হয় শইকীয়া ছাৰ এটা বজাত আহিব মই দুটা বজাত এপইণ্টমেণ্ট ল'ব পাৰিম হয় অলপ সোনকালে পাৰিম নেকি বাৰু তাতকৈ হয় মোৰ ঘৰটো অলপ দূৰ হয় মানে আৰু গাড়ী গোৰা পাবলৈ অলপ দিগদাৰ হয় তিনিটা বজাৰপৰা সেইবাবে মই অলপ সোনকালে এপইণ্টমেণ্টো ল'ব পাৰিম নেকি বাৰু হয় হয় ছাৰে নোৱাৰিব ন তাৰ আগত হয় একো নাই মই দুটা বজাত পাই যামগৈ হয় আৰু ছাৰৰ হেৰিটো কিমান হ'ব ফিজটো হয় পাঁচশ টকা হয় ধন্যবাদ মই দুটা বজাত পাই যামগৈ হয় মই আগৰ কাগজপাতিবোৰ লৈ যাব লাগিব নেকি ছাৰৰ ওচৰত ট্ৰিটমেণ্ট কৰি থকা হয় হয় আৰু মই চৰকাৰী স্বাস্থ্য আঁচনিৰ সেই কাগজসমূহো লৈ যাব লাগিব ন হয় ধন্যবাদ